আমি আত্মসহায়ক গোটতে আছোঁ বৰ্তমান এটা নতুন গোটৰ আমি আৰম্ভ কৰিছোঁ ইয়াত প্ৰডিউচাৰ গোট বুলি সেইটো ষাঠিজনী মহিলা লগ লাগি লগ হৈ এই তিনিমাহ হ'ল আৰম্ভ কৰি চলি আছে আৰু বৰ্তমান

সেইটোৰ নাম পুস্পাঞ্জলী আত্মসহায়ক গোট

মই সদস্য তাৰ

সেইটো পোৱা নাই কিন্তু আমি পঁচিশ হাজাৰ টকাৰ এক কালীন সাহাৰ্য্যটো পাইছোঁ আৰু দেৰ লাখ টকাৰ লোণ এটা লৈ পৰিশোধ কৰা হৈ গ'ল সেইটো আমাৰ

ধাৰ ল'লে ধাৰো দিয়া হয় আৰু নিজা নিজা কৰি ছাগলী পোহা বা মাছ পোহা সেনেকুৱা যোনে যি মিল যাৰ যি সুবিধা হয় সেনেকুৱা কৰি আছোঁ

অঁ আচাৰ বনাই মেলাত দিয়ে বা কাপোৰ বৈয়ো সেনেকৈ মেলাত দিয়ে চৈ ৰাস মহোৎসৱত বা এই দিয়ে

ফে মাৰ্চ মাহত এষ্টাব্লি কৰা হৈছিল

হৈ আছে বহুত থকা হৈ আছে সেইখিনি কাৰণেতো আজিকালি যিমান বেমাৰ আজাৰ হৈ আছে সেইবিলাকো খাদ্যৰ কাৰণে হয় বুলি কয় এতিয়া ঘৰৰ খাদ্য খোৱা মানে বেমাৰ আজাৰ কমি থকা বুলি ভবা যায় সেইটোৱে

গৰু ছাগলী ছাগলী আছে গৰু নাই নাই বৰ্তমান নাই

গাখীৰ আমাৰ ইয়াত পায় যিহেতুকে গাঁৱৰ মানুহ গৰু পুহি কিছুমান মানুহ স্বাৱলম্বী হৈছে গতিকে তাৰ গৰু গাখীৰ পায় বিচাৰিলে পায় আৰু এনেকৈ চলি থকা গৈছে ন সেই কাহিনী বেপাৰ কৰি চলি আছে আৰু গৰু গাখীৰ

চৰকাৰী সুবিধা আমি নাই নাই পোৱা আমি পাব নাই বৰ্তমান

নিদিয়ে নহয় আমাক চৰকাৰে

আমি সেইটোৱে বিচাৰোঁ যোগ্য মানুহখিনিয়ে পাওক আমি বিচৰাও নাই সেইখিনি যিহেতু কিবা কৰাত এটা আছে সংস্থাপন সেইদি চলি থকা হৈছে আমাৰ